মোৰ প্ৰিয় পৰ্যটনস্থলী বহুতকেইখনে আছে তাৰ ভিতৰত এক নম্বৰতে হ'ল কাশ্মীৰ কাশ্মীৰখন বৰ ধুনীয়া ভূস্বৰ্গ বুলি কয় সেয়ে মোৰ অতিকৈ প্ৰিয় আৰু কাশ্মীৰত বৰফ যিহেতু পৰে আমি বৰফ নপৰা ঠাইত থাকোঁ অসমত থাকোঁ সেয়ে বৰফ পৰা ঠাই চাব খুব ভাল লাগে তাত বৰফৰ টুকুৰাবোৰ বৰ ভাল পাওঁ মই মানে শুভ্ৰ বগা দলিচা পাৰি থকাৰ দৰে খুবেই মৰম মানে খুবেই প্ৰিয় যদিও বা আমাৰ ওচৰতে আছে অৰুণাচলত টাৱাং তথাপিও কাশ্মীৰখন কিবা এটা বহুতেই ভাল লাগে তাত যিহেতু আমি আপেলৰ গছ দেখা নাই আপেলৰ গছবোৰ চাব মন যায় বগা বগা বৰফৰ মাজে মাজে দৌৰি ফট' ল'ব মন যায় তাত প্ৰিয় মানুহজনৰ লগত অলপ সময় কটাব মন যায় সেই কাশ্মীৰখন মোৰ বৰ প্ৰিয় আৰু লগতে পৰ্যটনস্থলী বাবা কেদাৰনাথ ধাম কেদাৰনাথ কেদাৰনাথ যাবলৈ মোৰ বহুত মন কেদাৰনাথখন মোৰ খুবেই প্ৰিয় এক নম্বৰতে প্ৰিয় এইটো কাৰণতে তাত মোৰ বাবা ভোলে থাকে ভোলেনাথ থাকে তাত মই যাব খুব মন নাজানো কেতিয়া যাব পাওঁ যদি মোক ভগৱানে যাবলৈ যাবলৈ যদি পৰ্যটনস্থলী হিচাপে যাব দিয়ে এক নম্বৰতে মই কেদাৰনাথলৈকে যাম কেদাৰনাথৰ যিখন পাহাৰুৱা ঠাই পাহাৰৰ ওখোৰা মোখোৰা ৰাস্তাৰে মই কষ্ট কৰি হ'লেও বাবাক চাব বাবা ভুলনাাথক চাব বাবা কেদাৰনাথক চাব এবাৰ হ'লেও যাব মন খুব প্ৰিয় মোৰ সেইখন ঠাই তাৰপিছত আছে তাৰপিছত আছে শ্বিলং শ্বিলঙৰ চেৰাপুঞ্জী পৃথিৱী বিখ্যাত অনবৰতে বৰষুণ হৈ থকা বছৰৰ বাৰ মাহতে বৰষুণ হৈ থকা চেৰাপুঞ্জী আৰু মৌচিনৰাম চাব বহুত মন শ্বিলঙতো স্ন'ফল হয় বৰফ পৰে সেয়ে শ্বিলঙৰ প্ৰাকৃতিক দৃশ্যবোৰ খুব ধুনীয়া হৈ থাকে সেউজীয়াৰ মাজত পাহাৰৰ মাজত সেউজীয়া মানে সেইসমূহ দৃশ্য চাব খুব মন তাত যিটো ঝৰ্ণা আছে সেউজীয়া সেউজীয়া ঘাঁহনিৰে সেউজীয়া পানীৰে ভৰা ঝৰ্ণা সেইটো মোৰ চাব খুব মন মই নামটো মই পাহৰিলোঁ কিন্তু মই খুব ভাল পাওঁ সেয়ে

শ্বিলং যাব খুব মন অৰুণাচলৰ টাৱাং যাব মন সেই একেই ঠাণ্ডা ঠাই বৰফপৰা ঠাই তাত যাব মন তাৰপিছত এবাৰ ছুইজাৰলেণ্ডত যাব মন সেই এৰোপ্লেনত উঠি ছুইজাৰলেণ্ডৰ প্ৰাকৃতিক মনোৰহা মনোৰম দৃশ্য চাব বহুতেই মন তাত যাম মাজুলীত যাব মন অসমৰ পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী মাজুলীত যাব মন মাজুলী মাজুলী পৃথিৱীৰ বৃহত্তম নদীদ্বীপ হিচাপেই চাব তাৰ প্ৰাকৃতিক দৃশ্যসমূহ খুব মনোৰম তাৰ সেইটো চাব মন তাৰে সত্ৰসমূহ গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা সত্ৰসমূহ চাব মোৰ মন গুৰুজনাৰ সৃষ্টিৰাজিৰ সত্ৰসমূহৰ নাম যি নাম কীৰ্তনেৰে মুখৰিত হৈ থাকে সেই সত্ৰসমূহ চাবলৈ মোৰ খুব মন তাত সত্ৰীয়া সংস্কৃতিসমূহ চাবলৈ মন তাৰ মুখা সংস্কৃতি চাবলৈ মোৰ মন তাৰ প্ৰাকৃতিক প্ৰাকৃতিক সৌন্দৰ্য নদীৰ মাজত এটি দ্বীপ সেই দ্বীপটো চাব খুব মানে সেই দ্বীপটোৱেই খুব মনোৰম মই শুনিছোঁ মই দেখা নাই মোৰ চাবলৈ খুব মন এবাৰ তাজমহল তাজমহল মোৰ খুবেই প্ৰিয় দেল্হীৰ তাজমহল খুব প্ৰিয় তাত তাজমহলটো যিহেতু প্ৰেমৰ প্ৰতীক তাজমহল চাহজাহানে বনাইছিলে মমতাজৰ কাৰণে খুব ভাল পাইছিলে চাহজাহানে মমতাজক আৰু সেই মমতাজক প্ৰেমৰ প্ৰতীক হিচাপে মমতাজক তাজমহলটি উপহাৰ দিছিলে মমতাজৰ নামত আৰু সেই প্ৰেমৰ প্ৰতীক হিচাপে মোৰ তাজমহলটি খুবেই প্ৰিয় তাজমহলৰ যিটো মাৰ্বলসমূহ বগা শুভ্ৰ দেখিব ইমান শুৱনি ইমান ভাল লাগে মানে কি ক'ম তাত ক'বলৈ ভাষা নাই তাজমহল চাবলৈ খুব মন তাৰ উপৰিও মঠ মন্দিৰসমূহ পৰ্যটনস্থলীৰ মঠ মন্দিৰসমূহ যেনে আমাৰ গুৱাহাটীত আছে গুৱাহাটীত চাব মন গুৱাহাটীখন চাব মন গোটেই ঘূৰি কাজিৰঙাখন চাবলৈ মন পৰ্যটনস্থলী বুলি ক'লে বহুতকেইখনেই আছে

আৰু আছে ডেহৰাডুন চাব মন ডেহৰাডুনত নেইনিতাল নেইনিতালৰ প্ৰাকৃতিক সৌন্দৰ্যবোৰ হিল ষ্টেশ্যন সেইখন প্ৰাকৃতিক সৌন্দৰ্যবোৰ উপভোগ কৰিব খুবেই মন বহুত ভাল পাওঁ প্ৰাকৃতিক সৌন্দৰ্যসমূহ উপভোগ কৰিব সেয়ে নাজানো কেতিয়া যাব পাৰিম আকৌ পৰ্যটনস্থলী বুলি কওঁতে কাশী গয়া বৃন্দাবন বৃন্দাবন চাব মন গৈছোঁ বৃন্দাবনত এবাৰ তাত বৃন্দাবনত নিধিবন কৃষ্ণ আৰু ৰাধাৰ লীলা প্ৰেমলীলা যিহেতু কৃষ্ণ আৰু ৰাধাৰ প্ৰেমৰ প্ৰতীক প্ৰেমৰ প্ৰতীক হিচাপে কৃষ্ণ আৰু ৰাধা ৰাধাই নিধিৱনত লীলা কৰিছিলে ঠিক তেনেকৈ নিজৰ নিজৰ মনৰ আপোন মানুহজনৰ লগত গৈ নিধিৱন নিধিৱনখন এবাৰ চাব মন বাকে বিহাৰীৰ মন্দিৰটো খুব শূন্যৰ ফলতহে দেখা পোৱা যায় বাকে বিহাৰীক এবাৰ চাব মন স্পৰ্শ কৰি বাকে বিহাৰীক হৃদয়ত মানে বহুৱাই ল'ব মন তাৰ উপৰিও তাৰ উপৰিও গয়া কাশী বৃন্দাবন বৃন্দাবনখন বৃন্দাবনখনৰ বিষয়ে ক'লোৱে গয়া কাশী চাব মন তাৰ উপৰিও মা বৈষ্ণদেৱী জম্মু কাশ্মীৰত থকা মা বৈষ্ণদেৱী মন্দিৰ অমৰনাথ তাত যাব মন সেইয়ে অমৰনাথৰ পানীৰ মাজে মাজে পাহাৰৰ মাজে মাজে বৰফৰ মাজে মাজে গৈ বাবাক এবাৰ স্পৰ্শ কৰিব মন অতিকৈ প্ৰিয় সেইসমূহ পৰ্যটনস্থলী আকৌ মা বৈষ্ণদেৱী মন্দিৰত পাহাৰৰ মাজে মাজে গৈ পাহাৰৰ উচ্চ শিখৰৰ পৰা এবাৰ মাক দৰ্শন কৰাৰ মন সেই মাক মা যিহেতু এতিয়াও তাত বিৰাজমান হৈ আছে মা জাগ্ৰত ৰূপত এতিয়াও আছে যদিও বা ভগৱান সকলোতে আছে তথাপিও মাক এবাৰ ওচৰৰ পৰা মা বৈষ্ণদেৱীক এবাৰ ওচৰৰ পৰা চাই স্পৰ্শ কৰিব মন স্পৰ্শ কৰি তেওঁক এবাৰ নমন কৰিবৰ মন সেয়ে মোৰ এইবোৰ এইবোৰ পৰ্যটনস্থলী বহুতেই প্ৰিয় আৰু আছে মই বিদেশৰ কথা নকৰি মই অসম বা ভাৰতৰ কথাই কৈ আছোঁ ভাৰতত আৰু আছে পৰ্যটনস্থলী দৰ্শন নাজানো কেতিয়া মই এই পৰ্যটনস্থলীসমূই দৰ্শন কৰিব পাৰিম ঈশ্বৰে কেতিয়া মিলায় আৰু আছে চাইনাৰ হংকং চাব মন জাপানৰ বিখ্যাত জাপান চাব মন তাৰপিছত আকৌ আকৌ মন আছে পেৰিছৰ আইফেল টাৱাৰ চাব খুবেই মন